হয় মই পৰ্যটকৰ সৈতে কথা পাতি ভাল পাওঁ কাৰণ মই অনুভৱ কৰোঁ বিভিন্ন ঠাইৰ পৰা অহা পৰ্যটকৰ অৰ বিভিন্ন ভাষা সংস্কৃতি তেওঁলোকৰ ভাষিক জ্ঞানবিলাকো বেলেগ বেলেগ হয় সেইবাবে মই তেওঁলোকৰ লগত কথা পাতি তেওঁলোকৰ সংস্কৃতিৰ বিষয়ে গম পাব পাৰোঁ তাৰোপৰি তেওঁলোকে ফুৰি অহা বেলেগ বেলেগ ঠাইত ঠাইৰ বিষয়ে মই তেওঁলোকৰ পৰাও গম পাব পাৰোঁ যাৰ বাবে মই আন আন ঠাইত ফুৰিবলৈ যাবলৈ মোৰ সহজ সুবিধা হয় তাৰোপৰি তেওঁলোকৰ সংস্কৃতিৰ বিষয়ে গম পায় তেওঁলোকৰ ঠাইতো মোৰ ফুৰিবলৈ গৈ মোৰ সুবিধা হয় সেইবাবে মই পৰ্যটকৰ সৈতে কথা পাতি ভাল পাওঁ